আমি মাঘ বিহুত প্ৰধান খাদ্য হৈছে চুঙা পিঠা আমাৰ মাঘৰ বিহুত চুঙা পিঠা লাড়ু নাৰিকল দিয়া পিঠা তিল পিঠা সুতুলি পিঠা ঘিলা পিঠা আদি বনোৱা হয় তাৰ লগতে নাৰিকলৰ চিৰা তিলৰ লাড়ু নাৰিকলৰ লাড়ু দৈ চিৰা মাহ মাহ মুগ আদি খোৱা হয় আৰু ৰাতি সকলো গাঁৱৰ মানুহে মিলি ভোজ ভাত খোৱা হয় আৰু মাঘৰ বিহুত আমাৰ সকলোৰে ঘৰে ঘৰে আৰু আমাৰ অঞ্চলত বুলিয়েই নহয় সকলো অসমীয়া মানুহে হাঁহৰ মাংস সকলোৰে ঘৰতে থাকে মাঘৰ বিহুত আমি তিল পিঠা নাৰিকলৰ পিঠা আদিৰ লগতে মাহৰ দাইল আৰু কোমোৰা আৰু হাঁহ আদি বনোৱা হয় আৰু কাতি বিহুত আমি ৰবাব টেঙা তিয়ঁহ কুঁহিয়াৰ মুগ মাহ আদি খাওঁ আৰু বহাগৰ বিহুত আমি নাৰিকল পিঠা লাড়ু সুতুলো পিঠা ঘিলা পিঠা টেকেলি পিঠা আদি খাওঁ আৰু আমি মাঘৰ বিহুত ম'হৰ দৈ এৱা গাখীৰ আদি আমাৰ জাতীয় খাদ্য মাঘৰ বিহুত আমাৰ সকলো অসমীয়া জাতিৰ মানুহে ভেলা ঘৰ বনায় আৰু তাত আমি সকলোৱে মিলি লাড়ু পিঠা লাড়ু পিঠা আৰু চুঙা পিঠা হাঁহৰ মাংস ভাত মাটি মাহৰ মাংস মাটি মাহৰ দাইল আদি বনায় খাওঁ আমাৰ আমাৰ অঞ্চলত আমাৰ অঞ্চলত মাঘৰ বিহুত সকলোৱে মিলি দৈ আৰু কোমল চাউল খায় কোমল চাউল সকলোৰে এইটো জাতীয় খাদ্য

বিভিন্ন ধৰণৰ মিঠায়ো বনোৱা হয় বিভিন্ন ধৰণৰ পিঠা পনা লাড়ু চিৰা বিভিন্ন ধৰণৰ খোৱা বস্তু বনোৱা হয় বাবে এই বিহুটোক আমাৰ ভোগালী বিহু কোৱা হয় আৰু এই বিহু আমাৰ খাদ্যৰ লগতে জড়িত যিহেতু মাঘৰ সময়ত আমাৰ ন ধানেৰে ভঁৰাল উপচি পৰে আৰু অভাৱ অনাতন নাথাকে সেয়েহে এই সময়চোৱাত খাদ্যৰ বাবে খাদ্যৰ বাবে এই উৎসৱটো জনাজাত আৰু মাঘৰ বিহুক সেয়েহে আমি ভোগালী বিহু বুলিও কোৱা হয়